অ কোনে কৈছে অ ব্ৰইলাৰ মাংস আছিলে আচ্ছা কিমান লাগিব আপোনাক পঁচিছ কিলোমান লাগিব ন' এতিয়া আপুনি কটাটো নিবনে না হেৰি এনে গোটা ব্ৰইলাৰটো নিব গোটাটো আপোনাৰ আমি পাইকাৰী ৰেটতে দি আছোঁ বৰ্তমান এশ পঁচিছ টকাকৈ দি আছোঁ আৰু কটাটো দামটো অলপ বেছি পৰিব সেইটো কটাটো আপোনাৰ এতিয়া দামটো বাঢ়িল যিহেতু এতিয়া আপোনাৰ দুশ পঞ্চাছ টকাকৈ ধৰিম দিয়ক কটাটো এ হ'ব দিয়ক আপুনি আহিবচোন বাৰু আপুনি ক'ৰপৰা কৈছেনো ন' এই মোৰ দোকান আপোনাৰ হেৰিতে আছে আপোনাৰ এই গণেশগুৰি গণেশগুৰি চাৰিআলি এই আহিব বাৰু কথা পাতিম

হয় আমাৰ নিজৰ আছে

টকাকৈ ন' বাৰু আপুনি হ'ব যাওক আপুনি দুশ বিশ টকাকৈ দিব যাওক

কেতিয়া মাংসটো কেতিয়া লাগিব আপোনাক ষোল্ল তাৰিখে ন' আজিতো আপোনাৰ হেৰি তাৰিখ হ'লেই পঁচিছ তাৰিখ হ'লেই ঠিক আছে আপুনি আহিব আহিলে লগ কৰিব মই আপোনাক ধুনীয়াকৈ হেৰি কৰি বস্তুটো দি দিম হেৰি কৰিব আপুনি আপুনি আহিব মোক যোগাযোগ কৰিব